মই এডিটিং বা কিবা হেৰি কৰিব নালাগে মই লাহে লাহে মানে যিটো লিখিব লাগে সেইটো ভালকৈ চাই মেলিয়ে লিখোঁ কোনো মানে এডিটিং কৰিবলগীয়া তেনেকুৱা হেৰি নাথাকে যদি তাত যেনেধৰণে লিখা থাকে মানে মোৰ সেইটোৰ লগত মিলাই মিলি কিছু চাই মেলিয়ে লিখি কৰি চম্ভালিব লগা হয় আৰু সেইটো এডিটিং কৰা নহয় তেনেকুৱাকৈ আৰু ইয়াৰ কোনো নিৰ্দিষ্ট প্ৰক্ৰিয়া নাই আচলতে মই যেতিয়াই টাইম পাওঁ তেতিয়াই সকলোখিনি লিখা মেলা কৰি আজৰি হওঁ আৰু যিকোনো কাম আজৰি কৰি হোৱাৰ পাছতহে আকৌ মই লিখা আৰম্ভ কৰোঁ আৰু ক'ৰবাত যাব লগা হ'লেও ধৰক কেতিয়াবা আহিয়ে মই আকৌ লিখা আৰম্ভ কৰোঁ তেনেকুৱাকৈ মানে মই লিখা মেলা কৰিয়ে থাকোঁ আৰু তেনেকুৱাকৈ নিৰ্দিষ্ট প্ৰক্ৰিয়া হিচাপে মই কোনো মানে ধৰা বন্ধা এটা হেৰি লোৱা নাই যেতিয়াই সময় মিলাব পাৰোঁ মই তেতিয়াই লিখা মেলা কৰোঁ